হয় তেজপুৰ মেডিকেল কলেজৰ পৰা কৈছে নে হয় মই

হয় মই ঠেলামৰাৰ পৰা কৈছোঁ হয় মোৰ এই এই স্পেচিয়েলিষ্ট এজন তেজপুৰ মেডিকেল কলেজত তাকে সুধিবলৈ আপোনাক কল কৰিলোঁ এই বেমাৰ পেটৰ বিষ হৈ থাকে মোৰ পেটৰ বিষ অঁ ভাত খালেও পেটৰ বিষ হৈ থাকে হয় গেছষ্ট্ৰল'জী গেছষ্ট্ৰল'জী হয় কেতিয়া এভেইলেবিলিটি হয় মানে সেইটো হিচাপে আপুনি কৈ দিয়ক সময়বোৰ

হয় একচুৱেলি অঁ হয় হয় আচলতে মই ভবানী ভুঞাক আগতে দেখাইছোঁ ভবানী ভূঞা কেতিয়া মানে থাকিব টাইমবোৰ সময়বোৰ কৈ দিব সোমবাৰে

হয় হয় হয় হয় হয় হয় হয় এই এনেই আমাৰ এই বুকিং কৰিব লাগিব নেকি আগতীয়াকৈ হয় এনেই পৰীক্ষা নিৰীক্ষাবোৰৰ কাৰণে কেনেকুৱা খৰছ হয় বাৰু হয় হয় হয় হয় হয় এনেই বুকিং মাচুলটো কিমান বা চাৰিশ টকা এই আপোনাৰ হয় হয় হয়

ঠিক আছে

ঠিক আছে ঠিক আছে আহিম বাৰু মই ঠিক আছে ঠিক আছে ঠিক আছে ধন্য ধন্যবাদ